মই ব্যৱসায়ৰ কথা ভাবিছিলোঁ কিয়নো মই মোৰ সংস্থাপনৰ কাৰণে মোৰ কোনো চাকৰি বা তেনেকুৱা কোনো নাছিল সেইকাৰণে মই ব্যৱসায়ৰ যোগেদি মই নিজে স্বাৱলম্বী হোৱাৰ কথা ভাবিছিলোঁ আৰু হয়ো মই মোৰ ব্যৱসায়ৰ জৰিয়তে মই স্বাৱলম্বী হৈ মই নিজৰ পৰিয়াল পোহপাল দিবলৈ মই সক্ষম হৈছোঁ গতিকে মই সেইটো কাৰণেই মই স্বাধীন চিতিয়াকৈ নিজৰ ইচ্ছা অনুযায়ী মই কৰিব পাৰিম বুলি মই ব্যৱসায়টো আৰম্ভ কৰিছিলোঁ আৰু এই ব্যৱসায় মই পৰিয়াল সূত্ৰে মই লাভ কৰা নাই মই নিজে নিজেই চিন্তা কৰি পেলাই মই নিজৰ ব্যৱসায়টো আৰম্ভ কৰিছিলোঁ গতিকে মোৰ পৰিয়াল সূত্ৰে মই এই ব্যৱসায় আৰম্ভ কৰা নাই মই নিজৰ মই প্ৰথম প্ৰথম মই কাঠফুলা খেতি কৰি পেলাই মোৰ ব্যৱসায় আৰম্ভ কৰিছিলোঁ কিন্তু কাঠফুলা খেতি কৰোঁতে মোৰ অলপ অসুবিধাৰ মই সন্মুখীন হৈছিলোঁ সেইকাৰণে সেই ব্যৱসায়টো মই অলপ সময়ৰ কাৰণে কৰি ষ্টপ কৰি তাৰপিছত মই বোৱা কটাৰ ব্যৱসায় আৰম্ভ কৰিলোঁ গতিকে এই ব্যৱসায়ৰ জৰিয়তে মই লাভালাভো হৈছোঁ গতিকে এই ব্যৱসায়টো মই ভাবি ল'লোঁ আমাৰ থলুৱা যি সাজ পোছাক ইয়াত মই বে বৰ বিশেষ মই মই চিম্পুল প্ৰক্ৰিয়াৰে সাধাৰণভাৱে মই বৰ আৰম্ভ কৰিলোঁ বৰ বেছি জাক জমকতা নকৰি মই চিম্পুল ধৰণৰেই মই নিজেই বোৱা কটা ব্যৱসায়টো আৰম্ভ কৰিছিলোঁ আৰু এই ব্যৱসায়টো মোৰ ভালো লাগে গতিকে মই সেইকাৰণে মই নিজে স্বাৱলম্বী হৈ মোৰ পৰিয়ালটো মই চলাবলৈ সুবিধা হ'ব বুলি ভাবি পেলাই মই ব্যৱসায়টো আৰম্ভ কৰিছিলোঁ